হয় বাইদেউ কওঁকচোন কোনে ক'লে অঁ বাইদেউ হয় কওঁকচোন কওঁক হয় হয় হয় চিনি পাইছোঁ বাইদেউ কওঁক

সময়টো হ'ব কিন্তু কি চিলাব লাগিবনো বাইদেউ হয় কি কি চাইজটো কি হয় হয় নেকি আপোনাক কিমান দিনৰ ভিতৰত বা লাগে হয় অঁ জোখটো মানে কি বাইদেউ আপুনি আহিলে ভাল বুজিছে আপোনাৰ ব্লাউজৰ জোখটো আকৌ লেহেংগাৰ এতিয়া তলৰ ঘেৰ এটাও দিব লাগিব ন আপোনাৰ চাব লাগিব জোখটো হাত চাতৰ গা চাৰ জোখটো লৈ চাব লাগিব আপুনি সময় মিলাই পৰহি আহক নহ'লে আজি আৰু কাইলৈ মই অলপ ব্যস্ত আছোঁ মানে কি কাপোৰেদি চিলাম ভাবিছে আপুনি পাটৰনে নে চিল্কেদিয়ে চিলা বেলেগ চিল্কেদি চিলাব

ভালেই হ'ব পাটৰটোত কিন্তু দামটো অকণমান বেছি পৰিব বাইদেউ আপোনাৰটো মিটাৰ আপোনাৰ ঘে ঘেৰটোৰ কাৰণে তলৰ ঘেৰটোৰ কাৰণে পাঁচ মিটাৰমান লাগিব পাঁচ মিটাৰতকৈ বেছিও লাগিব পাৰে আপুনি আহিলে জোখটো ল'লেহে ক'ব পাৰিম আৰু পাটৰ এতিয়া আপুনি কেনেকুৱা পাটৰ বা লয় আজিকালি এতিয়া মিক্স পাট আছে বা নুনী পাট আছে আপোনাৰ শুৱালকুছি পাত আছে আপুনি কোনটো পাট লয় ইয়ালে আহি চাই তাৰপিছতহে আপোনাৰ দামটো ঠিক কৰিব পাৰিম আৰু আপোনাৰ কাপোৰ আৰু একে চিলনি মিলাই আপোনাক আৰু ওচৰৰ মানুহ বুলি কিমান বেছি নকওঁ আৰু ছহেজাৰ মান পৰিব বাইদেউ ছয় পাঁচ হাজাৰ মান পৰিব

অঁ ঠিক আছে ঠিক আছে আপুনি অহাৰ আগতে মোক এটা ফোন মাৰিব বাইদেউ মই নাথাকিবও পাৰোঁতো আপুনি ফোন মাৰিলে মই আহি যাম আৰু হয় হয় ঠিক আছে মই চেষ্টা কৰিম দিয়ক বাইদেউ ঠিক আছে দিয়ক হয় ৰাখোঁ